আমাৰ অঞ্চলত দৌৰ আৰু খোজকঢ়া দুয়োটাই কৰে ডেকা চামৰ ভিতৰত দৌৰা আৰু যুৱতীসকলৰ ভিতৰত দৌৰ মৰা সেই কামটো কৰে আমাৰ ওচৰত এখন ফিল্ড আছে ফিল্ডত তেখেতসকলে ৰাতিপুৱা ৰাতিপুৱা সদায় দৌৰে তেখেতসকলৰ এটা আশা মনত পুহি ৰাখিছে সেইটো হৈছে যে আৰ্মী বেটেলিয়ন কিবা এটাত মানে যোগদান কৰিবপৰা অৰ্হতাটোৰ কাৰণে তেখেতসকলে ৰাতিপুৱা ৰাতিপুৱা প্ৰত্যেকদিনাই দৌৰে ঠিক মানে সেইধৰণে আমাৰ অঞ্চলত ৰাতিপুৱা পুৰুষ মহিলা আৰু লগতে তেখেতসকলৰ কণ কণ ল'ৰা ছোৱালীসকলো প্ৰাতঃ ভ্ৰমণত ওলাই যায় সেইটো ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰাতো এটা ভাল অভ্যাস আৰু ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত যায় আপোনাৰ সদায় যায় প্ৰত্যেকদিনাখনেই যায় কোনোবাই এক কিলোমিটাৰ যায় কোনোবাই আধা কিলোমিটাৰ যায় বা কোনোবাই তাতকৈ অলপ বেছি যায় তেনেকৈ প্ৰত্যেকদিনাখনেই প্ৰাতঃভ্ৰমণ কৰে আপোনাৰ আবেলি আবেলি সময়তো কৰে সেইটো অকল ৰাতিপুৱা বুলিয়েই নহয় আবেলিও তেনেকৈ প্ৰাতঃ ভ্ৰমণলৈ ওলাই যায় পুৱাভাগতকৈ আবেলি অলপ পৰিমাণটো কম হয় আবেলি কম পৰিমাণে যায় ৰাতিপুৱা যদি পঞ্চাছজন হয় তেতিয়া ধৰক আবেলি বিছজনহে হয় তেনেকৈ আবেলিও প্ৰাতঃ ভ্ৰমণ কৰে আমাৰ অঞ্চলৰ সেইটো এটা ভাল মানে প্ৰাতঃ ভ্ৰমণটো কৰে ৰাতিপুৱাও কৰে আবেলিও কৰে আৰু মানে দৌৰা হেৰিটোও আছে এইটো আমাৰ অঞ্চলত আছে